মই দোকানৰ পৰা জীৱ জন্তু ক্ৰয় কৰোঁ আৰু মোৰ তাত বিভিন্ন ধৰণৰ জীৱ জন্তু আছে যেনে ছাগলী আছে হাঁহ আছে মুৰ্গী আছে গাহৰি আছে আৰু কুকুৰ আছে আৰু অনেক বিভিন্ন ধৰণৰ চৰাই চিৰিকটি

তাৰপৰা মই সেইবোৰৰ মূল্য মূল্য ছাগলীৰ মূল্য হৈছে আপোনাৰ যদি এটা কেজি হিচাপত চাবলৈ গ'লে হ'ব এটাৰ দাম পঁচিছশ তিনি হেজাৰ পাঁচ হেজাৰ এনেকুৱা টাইপত হয় বিক্ৰী মূল্য লওঁ

হাঁহৰো মূল্য মানে বেছি আৰু হাঁহৰ তাতে হাঁহৰ ডিম ডিম ডিম' ডিমৰ পৰাও ক্ৰয় কৰোঁ মূৰ্গীৰ ডিমৰ পৰাও ক্ৰয় কৰোঁ আৰু গৰু গাখীৰ গৰু গাখীৰৰ পৰাও মই অনেক মূল্য ক্ৰয় কৰিব পাৰোঁ আৰু জীৱ জন্তু পৰা বহুতো মই ক্ৰয় কৰিছোঁ আজিলৈকে মই উপাৰ্জনেই কৰিছোঁ এতিয়ালৈকে মই দহ লাখমান উপাৰ্জনেই কৰিছোঁ আৰু সেই উপাৰ্জনেৰে মই বহুতো বিভিন্ন মোৰ ঘৰৰ বস্তু পাতি বস্তু পাতি আনিছোঁ আৰু মই যিবিলাক ধৰ অসুবিধা আছিল সেইবিলাক মই লৈছোঁ আৰু জীৱ জন্তু অতি মৰম লগাও হয় আৰু সিহঁতৰ পৰা আমি বহুতো পইচাও পাব পাৰোঁ মৰমত সিহঁতক ৰাখিলে মৰমত ৰাখিলেও সিহঁতক ভাল লাগে

মোৰ ঘৰত যিবোৰ ধৰ খাদ্য সামগ্ৰীৰ অভাৱ হয় তো মই সিহঁতৰ বিক সিহঁতক মই বিক্ৰী কৰি মই সিহঁতৰ পইচ সিহঁতক বিক্ৰী কৰি যোনটো পইচা পাওঁ মই ঘৰৰ সামগ্ৰী খাদ্য বিভিন্ন বস্তু মই ঘৰলৈ আনি মই মোৰ নিজৰ প্ৰয়োজনীয় সমাপ্ত কৰিব পাৰোঁ আৰু সিহঁতৰ যেনে ধৰ গৰুৰ গাখীৰ গৰুৰ গাখীৰ মই নিজেও খাব পাৰোঁ আৰু মই বিক্ৰীও কৰিব পাৰোঁ আৰু নিজেও খালে ময়ো ধৰ আৰু তাতে হাঁহৰ হাঁহৰ ডিম মুৰ্গী ডিম বিক্ৰীও কৰোঁ আৰু নিজেও খাওঁ আৰু মই নিজৰ পৰিয়ালকো দিওঁ তেনেকৈ মই বহুতো উপাৰ্জন কৰিছোঁ জীৱ জন্তুৰ পৰা